কুকুৰাৰ কুকুৰা আজিকালিতো বহুত প্ৰকাৰৰ ওলাবলৈ ধৰিলে প্লেয়াৰো আছে কুকুৰাৰ ব্ৰইলাৰ

কয়লাৰ লোকেল বইলাৰবোৰ পঞ্চল্লিছ দানা প্ৰায়মেৰি পঞ্চল্লিছ দিনত ব্ৰইলাৰবোৰ ডাঙৰ হয় বিকিব পৰা হৈগৈ আৰু মানে দুই আঢ়ৈ কেজি হৈগৈ পঁঞ্চল্লিছ দিনতে বিকোঁ তাৰপিছত কয়লাৰটো হৈছে মাংসটো অলপ ব্ৰইলাৰ টাইপৰেই হয় আৰু লেয়াৰটো কণী পাৰে লোকেল সেইটোতো আছেই লোকেলবোৰ আপুনি তো বিকা কণীৰ হেৰিটো দামটো বেছি আৰু ইয়াত বৰ্তমান দছ টকা বাৰ টকা হাঁহ হৈছে লোকেল আছে চালানী আছে হাঁহ

চালানী হাঁহটো ইমান এটা হেৰি নহয় লোকেলটোৰ নিচিনা নহয় চালানী হাঁহ লোকেলটোৰ আমাৰ বৰ্তমান দামো বেছি কণীৰ মূল্যও বেছি আৰু লোকেল মূৰ্গী দামটোও বেছি মূৰ্গী মাংসৰ